মই সাধাৰণতে মোবাইলত বিভিন্ন ধৰণৰ এপছেই ব্যৱহাৰ কৰোঁ ইউজ কৰোঁ

হোৱাটছআপ ফেচবুক তাৰ পিছত এই আমাৰ মোবাইল মানি ট্ৰেঞ্জেক্যনৰ যিবিলাক হেৰি আছে সেইখিনি ব্যৱহাৰ কৰোঁ হোৱাটছআপৰ যোগেদি আমি অফিচিয়েল যিখিনি গ্ৰুপ আছে সেইখিনিৰ লগতো আমি এটাচ হৈ থাকোঁ ব্যক্তিগত মানুহৰ লগতো আমি খবৰৰ আদান প্ৰদান কৰোঁ বা চিঠি পত্ৰৰ বা বা ফটোৰ আদান প্ৰদান কৰোঁ অফিচিয়েল যিখিনি গ্ৰুপ আছে সেইখিনি হোৱাটছআপৰ ব্যৱহাৰৰ ফলত এই অফিচিয়েল গ্ৰুপটোৰ প্ৰয়োজনীয় কাৰণ বিভিন্ন চৰকাৰী ন'টিফিকেশ্যন চৰকাৰী জাননী বা চৰকাৰী চিঠি সেইবিলাক আমি হোৱাটছএপৰ যোগেদিয়ে পাওঁ গতিকে হোৱাটছআপটো খুব প্ৰয়োজনীয় হৈছে আজিকালি চৰকাৰী চাকৰিয়ালখিনিৰ কাৰণে কাৰণ আগৰ দিনত আছিলে কি চিঠি পত্ৰ আছিলে কিন্তু এতিয়াতো চিঠি পত্ৰ চিঠি পত্ৰ এখন চিঠি এখন আহিব লাগিলে চাৰিদিন পাঁচদিন সময় লাগিছিল কিন্তু এতিয়া লগৰ খবৰ লগে লগে হোৱাটছপত এখন চিঠি অফিচিয়েল চিঠি দিয়াৰ লগে লগে আমি পাই যাওঁ গতিকে হোৱাটছআপটো খুব প্ৰয়োজনীয় বস্তু তাৰোপৰি মই ব্যৱহাৰ কৰি আছো ফেচবুক ফেচবুকৰ যোগেদি গোটেই আমাৰ বিভিন্ন মানুহৰ লগত আমাৰ যোগাযোগ চলি থাকে সুবিধা হৈছে ইজনে সিজনক জনাৰ বা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনতো ফেচবুকৰ এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা আছে তাৰোপৰি পে'টিএম গুগল পে' এইবিলাকো মই ব্যৱহাৰ কৰোঁ পে'টিএম গুগল পে' ব্যৱহাৰ কৰা ব্যৱহাৰ কৰিব পৰা যেতিয়া হ'ল তেতিয়াৰপৰা আমাৰ বহুত সুবিধা এইটো কাৰণতে হৈছে যে আমি কাৰোবাৰপৰা কিবা যদি পইচা ল'ব লাগে কেছ নলয় আমি লগে লগে পে'টিএমত পাব পাৰোঁ বা মই কাৰোবাক পইচা পঠাব লাগিলে লগে লগে তেওঁৰ মোবাইল নাম্বাৰলৈ বা একাউণ্টছলৈ মই পইচাটো ট্ৰেন্ঞ্চফাৰ কৰি দিব পাৰোঁ এইটো এটা খুব সহজ পদ্ধতি বৰ্তমান যুগত হৈছে তাৰোপৰি যোগাযোগটোতো আছে যোগাযোগটোতো আমি ফোনৰ ফোনৰ দ্বাৰাই কৰোঁ এতিয়া বিভিন্ন ধৰণৰ যিবিলাক এপ ওলাইছে আমি সাধাৰণতে ইমানবিলাক চব এপেই আমি ব্যৱহাৰ নকৰোঁ এতিয়া যদি আমি ফ্লাইটৰ টিকট এখন কাটিব লাগে ট্ৰেইনৰ টিকট এখন কাটিব লাগে আমি এতিয়া কেফেত নযোৱাকৈ ঘৰত বহি আমি সেই টিকটখন ঘৰত বহিয়ে আমি কাটিব পৰা হৈছোঁ আগত আছিলে কি ট্ৰেইন ষ্টেচনত যাব লাগিব ফৰ্ম ফিল আপ কৰিব লাগিব তেতিয়াহে ট্ৰেইনৰ টিকটখন আমি কাটিব পাৰোঁ কিন্তু এতিয়া ঘৰত বহি আমি ট্ৰেইনৰ টিকট কাটিব পাৰোঁ ছেকেণ্ডৰ ভিতৰতে ফ্লাইটৰ টিকট কাটিব পাৰোঁ গতিকে সেইটো এটা বৰ বহুত ডাঙৰ সুবিধা হৈছে আমাৰ কাৰণে ঠিক তাৰোপৰি আমি এতিয়া মোবাইলত বিভিন্ন ধৰণৰ এপ আছে সেই এপবোৰ ব্যৱহাৰ কৰি আমি যথেষ্ট উপকৃত হৈছোঁ আৰু ভৱিষ্যতে ইয়াৰ মানে ফা্ষষ্ট চাৰ্ভিচটো আমি পাম বুলি আশা কৰিছোঁ এতিয়া ধৰক গুগল মেপ আমি ক'ৰপৰা ক'লৈ গৈ আছো যদি আমি গাড়ীতে গৈ আছো মই কিমান দূৰ পালোঁ আৰু কিমান সময় লাগিব কিমান দূৰ যাবলৈ বাকী আছে এই গোটেইখিনি আমি গুগুল মেপতে পাই যাওঁ এতিয়া গাড়ীৰ লগত কানেক্যন কৰি কৰি দিলে আমি আৰামচে আমি গোটেইখিনি ঠাইখিনি কি পালোঁ আৰু কিমান সময় লাগিব কিমান দূৰ যাবলৈ বাকী আছে এই গোটেই ডাটাবিলাক আমি পাই যাওঁ গতিকে গুগল মেপটো খুব প্ৰয়োজনীয় বস্তু ইউটিউবত আমি বিভিন্ন ধৰণৰ তথ্য পাওঁ বিভিন্ন ধৰণৰ ইনফমেশ্যন পাওঁ বিভিন্ন ধৰণৰ গান শুনো গতিকে ইউটিউব ইউটিউটো এটা বহুত প্ৰয়োজনীয় এপ গতিকে এই এপবিলাকে আমাক জীৱনত বৰ্তমান জীৱনত জীৱন ধাৰণ পদ্ধতিতো বহুত সহজ কৰি তুলিছে ভৱিষ্যতে ইয়াৰ আৰু অধিক ভাল হ'ব বুলি মই কামনা কৰোঁ